ভাৰতত যাবলগীয়া বহুতো ঠাই আছে যেনে ভাৰতৰ ৰাজধানী দিল্লী মোগলসকলে নিৰ্মাণ কৰা তাজমহল কুতুবমিনাৰ লালকিল্লা আদিত বহুতো বিদেশী পৰ্যটকৰ আগমন ঘটে আৰু তেনেকৈ স্থানীয় পৰ্যটকৰো আগমন ঘটে তেনেদৰে অসমৰ বিভিন্ন ঐতিহাসিক ঠাই যেনে শিৱদৌল ৰংঘৰ কাৰেংঘৰ শিৱসাগৰ পুখুৰী আদিত বহুতো পৰ্যটকৰ আগমন ঘটে অসমৰ তেজপুৰতো তেনেদৰে ঐতিহাসিক ক্ষেত্ৰ আছে ক'বলৈ গ'লে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত এই এশিঙীয়া গঁড় চাবলৈ অসমত বহুতো বিদেশী পৰ্যটক আৰু স্থানীয় পৰ্যটকো আগমন ঘটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ বাহিৰেও বহুতো জীৱ জন্তু দেখিবলৈ পোৱা যায় গৰম দিনত মেঘালয়ৰ শ্বিলঙৰ দৰে শীতল জলৰ বাবে দেশৰ সকলো পৰ্যটক আৰু বিদেশী পৰ্যটকৰো আগমন ঘটে তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্য এখন ৰাজ্য অৰুণাচলত বিভিন্ন জলপ্ৰপাত যেনে চিকি ব'দাক আদি আৰু পাহাৰীয়া মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় সেইবাবে ইয়াতো বহুতো বিদেশী পৰ্যটকৰ আগমন ঘটে জম্মু কাশ্মীৰত বিভিন্ন ধৰণৰ ফল মূল উপযোগী জলবায়ু আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যৰ বাবে বহুতো পৰ্যটকে আগমন ঘটায় জম্মু কাশ্মীৰৰ লাডাখ লাডাখ নিচিনা ঠাইত বহুতো পৰ্যটকে ভ্ৰমণকাৰী হিচাপে যান বাহনৰ দৰে ব্যৱহাৰ কৰি লৈ যায় দক্ষিণ ভাৰতত বহুতো ঐতিহ্যমণ্ডিত মন্দিৰ আৰু বহুতো শিলালিপি থকা বাবে বহুতো পৰ্যটকৰ আগমন ঘটে তেনেদৰে ক'লকাতাতো বিভিন্ন পৰ্যটকৰ আগমন ঘটে আৰু ৰাজস্থানত থকা থৰ মৰুভূমি চাবলৈও বহুত মানুহৰ আগমন ঘটে আৰু জম্মু কাশ্মীৰত থকা নৈ উপনৈ হ্ৰদ আদি চাবলৈও বহুতো লোকৰ আগমন ঘটে